অঁ অ' এইকেইদিনটো চুইপাৰজন আহি আছিলে ত' মানে নাই পোৱানি ত' মই মানে কি হ'ল আছোঁ এইকেইদিন সেই অকণমান মানে ছুইপাৰজন ছুটীত আছে নহয় নহয় নহয় বুজিছোঁ মানে এনেকুৱা ধৰণৰ হয় চোৱা তুমি ভাইটি বুজা কথাটো মানে আমাৰ ষ্টাফৰ মানুহখিনি যোনখিনি যিমানখিনি কৰিব লাগে নহ্ ত' আটাইবিলাক কাম তেওঁলোকে কৰিয়ে থাকে ত' তাৰ মাজতে ধৰি লওক তুমি লেতেৰা হ'ব পাৰে মানে কি বাথৰুমটো লেতেৰা পালা নে কি হয় হয়নি ত' মানে কি হ'ল ছুই ন ন নহয় নহয় তুমি ঠিকে কৰিলা বাৰু কমপ্লেইনটো দি মানে এইটো তোমাৰ দায়িত্ব নহ্ কমপ্লেইনটো কমপ্লেইনটো দিয়াটো তোমাৰ দায়িত্ব আৰু চাফ চিকুণকৈ ৰখাটো বা কিবা সেইটো আমাৰ দায়িত্ব মেডিকেলখন হয়নে ত' ছুইপাৰজন চুটীত আছিলে মানে বিশেষ বেয়া চেয়া নাপাবা হা মই তথাপিও মই মই চাফা কৰি দিম বাৰু ভাইটি তুমি এতিয়া সেইটো বুজিছোঁ কথাটো হেৰি মাক এতিয়া এডমিট কৰালা নেকি

অঁ অঁ মই তাকে মই ছুইপাৰ মোৰ আৰু আছে মই কৈছোঁ বাৰু ৰ'বা মানে ৰেগুলাৰ যোনটো ছুইপাৰ থাকে নহ্ সি মানে চুটীত আছে বৰ্তমান অঁ ঠিক আছে ঠিক আছে মই তাক কৈ দিছোঁ ৰ'বা সি যাব এতিয়া ডিউটিট লাগিব ঠিক আছে অঁ অঁ